আমাৰ গাঁৱৰ মানুহে গৰু পোহে ছাগলী পোহে বাৰিষা হ'লে অলপ অসুবিধা হয় আৰু ঘৰৰ ওচৰতে ফিল্ড এখন আছে কিন্তু বাৰিষা হ'লে পানী হয় সেইকাৰণে আমি গাঁৱৰ মানুহখিনিয়ে মিলি দ মাটি বিলাকত ঘাঁহৰ খেতি কৰিছোঁ আৰু বাৰিষা দিনত ছাগলী বিলাকক গছপাত আনি খোৱাই ঘাঁহ থকা মানুহবিলাকৰ বিশেষ অসুবিধা নহয় কিন্তু কুকুৰা বইলাৰ কয়লাৰ থকা মানুহবিলাকৰ অলপ অসুবিধা হয় কাৰণ আমাৰ ঘৰৰ ওচৰত দানা পোৱা দোকান নাই সেইকাৰণে আমি দহজন মানে মিলি টাউনৰ পৰা গৈ সৰহকৈ দানাটো গাড়ীত লৈ আহোঁ আৰু বইলাৰ ঘৰৰ ওচৰত হাবি আছে সেইকাৰণে ৰাতি হ'লে সাপ চাপ ওলায় তাৰ কাৰণে আমি ফেনাইল দি থৈছোঁ আৰু মই কৰবাত ফুৰিবলৈ গ'লে দুজনী গাহৰি আছে দহজনী ছাগলী আৰু পঞ্চাছটা বইলাৰ আছে সেয়ে গাহৰি আৰু ছাগলী দাদা আৰু পাপাই চায় আৰু বইলাৰকেইটা মায়ে দানা পানী সময়মতে দিয়ে এবাৰ মই নতুনকৈ পঞ্চাছটা বইলাৰ পোৱালী আনিছিলোঁ সেইবাৰ সময়মতে গম পোৱা নাছিলোঁ যে সময়মতে দানা পানী নিদিলে পোৱালীকেইটা মৰি থাকিব সেইবাৰ বহুত বেয়া লাগিছিলে কাৰণ পঞ্চাছটা পোৱালী মৰি থাকিলে এতিয়া পোৱালী আনিলেও মই সময়মতে মেডিচেন দিওঁ